অসমীয়া ভাষাটো বৰ্তমান সময়ত অনলাইনৰ মাধ্যমত ইমানখিনি সফলতা অৰ্জন কৰিছে বুলি ক'ব নোৱাৰি আমি যেতিয়া অসমীয়া মাধ্যমত যিকোনো বিষয় এটা বিচাৰোঁ তেতিয়া অসমীয়া মাধ্যমত ভালদৰে পোৱা নাযায় বৰ্তমান সময়ত অসমীয়া মাধ্যমত যিকোনো সময়ত বহুত সমস্যা হৈছে বৰ্তমান সময়ত গুগল চাৰ্চ কৰিলে সঠিক উত্তৰ নাপায় বৰ্তমান সময়ত নতুন প্ৰজন্মই বেছিকৈ অসমীয়া ভাষাটো

বেছিকৈ অনুকৰণ কৰিছে কিন্তু তেনেদৰে ভূগোলত প্ৰয়োজন হোৱা নাই তাৰ বিষয়ে বিশেষকৈ গুৰুত্ব দিব লাগে আৰু অসমীয়া মাধ্যমতো আমি অনলাইন মাধ্যমত অধিক গুৰুত্ব দিব লাগে অসমীয়া মাধ্যমত যি গুগলত চাৰ্চ কৰিলেও যি অসমীয়া শব্দটো বা যি উচ্চাৰণ সেইটো ভূগোলত সঠিকভাৱে পোৱা নাযায় কাৰণে হয়তো

সেই পৰিপ্ৰেক্ষিতত আমাৰ যি ভূগোল ভূগোল চাৰ্চ কৰে সেইসকল ব্যক্তিয়ে ইমান গুৰুত্ব সহকাৰে লোৱা নাই বুলি মই ভাবোঁ আমাৰ নতুন প্ৰজন্মই আজিকালি ভূগোলত যিহেতুকে যি অসমীয়া মাধ্যমটো চাব বিচাৰে যেনে অসমীয়া লেংগুৱেজ এটা কিবা বুজি নেপালে ইংৰাজীত আছে অসমীয়া বোলে ট্ৰেন্সলেশ্যন কৰিবলৈ তাক যিকোনো মুহূৰ্তত অসমীয়াত চাৰ্চ অনলাইনত কৰিব বিচাৰে সেই অনলাইন চাৰ্চ যদি অ' গুগোলত বিচাৰি পায় তেতিয়া হয়তো সকলো নতুন নৱপ্ৰজন্মই গুগলক আঁকোৱালি ল'ব বুলি ভাবিছোঁ

যি ভূগোলত

অনলাইন যি অসমীয়া ভাষাটো স্পষ্টকৈ পাব পাৰি নেকি তাৰ কাৰণে আৰু কিবা উপায় আছে নেকি তাৰ প্ৰতিহে আৰু অকণ আগবাঢ়িব লাগে বৰ্তমান সময়ত আমাৰ নতুন প্ৰজন্মই অনলাইনত অসমীয়া ভাষাটো ইমান গুৰুত্ব সহকাৰে লৈছে ইমান গুৰুত্ব সহকাৰে লৈছে সৰু ল'ৰাৰপৰা বা নতুন নৱপ্ৰজন্ম সকলোৱে অনলাইনত অসমীয়া ভাষাটো বহুত গুৰুত্ব সহকাৰে লৈছে যিহেতুৱে অসমীয়া ভাষাটো বহুত ক'বলৈ ভাল শিকিবলৈ ভাল বা লিখিবলৈ ভাল অসমীয়া ভাষাটো ইমানেই ইমানেই ধুনীয়া ইমানেই ভাল ইমানে শুৱলা ইমানেই ভাষাৰে বুজাব নোৱাৰি

ক'ব নোৱাৰি শেষ কৰিব নোৱাৰি ভাষাৰে অসমীয়া ভাষাটো ইমান যদি স্পষ্টকৈ ক'ব পাৰি বা অনলাইনত ইয়াতকৈ যদি আমি স্পষ্টকৈ কোৱা বাদ দিও যদি আৰু আৰু যদি বেছিকৈ পায় তেতিয়া হয়তো সকলো সকলো নতুন নৱ নৱপ্ৰজন্ম বুলি নহয় গোটেই সমগ্ৰ সমগ্ৰ অসমীয়া মানুহে আমাৰ যি অসমীয়া ভাষাটো আছে সকলোৱে গুৰুত্ব দিব এতিয়া কম পৰিমাণে দি আছে যদিও তেতিয়া আৰু আৰু এখুজ আগবাঢ়ি যাব বুলি মোৰ ফালৰপৰা মই ক'ব বিচাৰোঁ গতিকে আমাৰ যি অনলাইন যি চাৰ্চ কৰিলে যিখিনি যিটো নেকি অসমীয়া ভাষাটো ইমান গুৰুত্ব সৰকাৰে ভালকৈ নেপায় বুলি মই ভাবোঁ যিহেতুকে অনলাইনত ইমান ভালকৈ নাহে সেইকাৰণে আমি আৰু এখুজ আগবাঢ়িব লাগিব আমি নতুন প্ৰজন্মই আৰু এখুজ যাব লাগিব গুৰুত্ব সহকাৰে ল'ব লাগিব সেইকাৰণে আমি নতুন প্ৰজন্ম হৈ আমি নতুন অনলাইন চাৰ্চ কৰি শিকিব লাগিব আৰু যদি কিবা আছে আৰু শিকিব লাগিব অনলাইনত আমি যিকোনো যিকোনো বস্তু যিকোনো ভাষা বা অসমীয়া ভাষাটো আৰু কেনেকৈ শিকিব পাৰিম তাৰ ওপৰত কিবা চাব পাৰি নেকি সেই বিষয়ে মই শিকিব বিচাৰোঁ সেই হেতুকে অসমীয়া মাধ্যমত অসমীয়া ভাষাটো আৰু গুৰুত্ব সহকাৰে ল'ব বিচাৰোঁ